হেল্ল' কোৱা অঁ অঁ তাতে পঢ়িছিলোঁ সেইখন কলেজতে পঢ়িছিলোঁ মই অঁ গ'ল্ডেন জুবলি কাৰণে অঁ অঁ ঠিক আছে ঠিক আছে হ'ব যাম কোন তাৰিখে হ'ব এইটো এই অহা ৰবিবাৰে ন অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব আৰু মই এই পাম আৰু চিন্তা নাই অঁ অঁ নাই ঠিক আছে ঠিক আছে হ'ব দিয়া হ'ব হ'ব যাম যাম চিন্তা নাই চিন্তা নাই ইনভাইট কৰিছা যেতিয়া যাবই লাগিব না অঁ অঁ অঁ নিশ্চয় নিশ্চয় নিশ্চয় যাম নিশ্চয় অঁ মই খবৰ দি দিম কেইজনমান আছে মই তেওঁলোককো খবৰটো দি দিম তেওঁলোকৰ লগত একেলগে লৈ যাম তেওঁলোককো অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে অঁ অঁ